অধিক লোক অধিক লোক ক'বলে গ'লে প্ৰফেচনেলি এজন কাৰিকৰ কাৰিকৰ এতিয়া ময়ো কাৰীকৰে কাম কৰোঁ ধৰক অধিক লোক কেতিয়া হয় যেতিয়া ক'ৰবাত বা নিজৰ ঘৰতে হওক ক'বাত এখন ডাঙৰ বিয়া য'ত মিনিমাম পাঁচ ছশ মানুহৰ আয়োজন কৰা হয় বা আমাৰ নামঘৰত বা মন্দিৰত হওক ভোজ বা ভোগত য'ত দুশ য'ত মিনিমাম দুশ আঢ়ৈশ মানুহ বা কাৰোবাৰ ঘৰ ঘৰৰ বছৰেকীয়া ভোজ বা সকাম সেইবিলাকত য'ত মিনিমাম দুশ বা আঢ়ৈশ মানুহলে খাদ্য বনাবলগীয়া দৰকাৰ হয় তেতিয়া মূলতে এজন কাৰিকৰ মই কাৰিকৰ হিচাপে এজন সহায়কাৰীকা প্ৰয়োজন বিশেষকে কাৰণ এজন মানুহৰ বাবে দুশ আঢ়ৈশ মানুহৰ বোলে খাদ্য বনোৱাতো অসম্ভৱ কথা অসম্ভৱ কথা মানে একেবাৰে ইম্পছিব'ল নিচিনা হয় কাৰণ এটা নিৰ্দিষ্ট সময়ত মানুহ আহিব এটা নিৰ্দিষ্ট সময়ত মানুহ খাবই সেই যেতিয়া যেতিয়া আপোনাৰ এখন ঘৰৰ পৰিয়ালে আপোনাক দায়িত্ব দিব সেইখিনি মানুহৰ বাবে খাদ্য বনাবলে আৰু এটা সময় নিৰ্দিষ্ট সময় বান্ধি দিব যে এইখিনি সময়ৰ ভিতৰত আপুনি খাদ্যটো ৰেডি কৰি দিব লাগিব সেই সময়ৰ ভিতৰত খাদ্যটো ৰেডি কৰি দিবলৈ আপুনি ছিংগল হেণ্ডেদলি নোৱাৰে মানে এজন মানুহৰ দ্বাৰা ইম্পছিব'ল গতিকে আপোনাৰ লগত মিনিমাম এজন বা দুজন সহায় কৰোতা লাগিব সহায় কৰোতাটো বিশেষ প্ৰয়োজন তাৰ লগত আপোনাৰ প্ৰথম কণ্ডিচন আহিব আপোনাৰ অনুষ্ঠানটোত খোৱাব কি ধৰক ভাতেই খোৱালে সাধাৰণতে আমাৰ ইয়াত অসমীয়া মানুহৰ ভোজ পাতিলে কি হয় ভাত নৰ্মেলি ভাত বনোৱা যায় য'ত দালি এখন বা দুখন মাটি দালিটো আমাৰ থাকেই তাৰ পাছত এখন লেবেৰা চব্জি এখন সাধা মচুৰ মগু দালি তাছত এবিধ মাছ হওক বা মাংস হওক তেনেকা আইটেমবোৰ থাকে সেই আইটোমবোৰ বনাব যাওঁতে বহুত ধৰণৰ বস্তুৰ প্ৰয়োজন হয় বিশেষকে আজিকালি চবৰ ঘৰতে খৰিৰ অভাৱ হৈছে গতিকে কিছুমানৰ ঘৰত এটা চৌকা বা আপোনাৰ খৰি চৌকাতো লাগিবই খৰি লাগিব তাৰপিছত বা কিছুমানৰ ঘৰত গেছ ষ্ট'ভো যোগান দিয়ে দুই তিনিটা চিলিণ্ডাৰ লাগিব সেইখিনি বস্তু যোগান দিয়াৰ উপৰিও এটা কেৰাহী লাগিব এটা বস্তুৰ পৰিমাণে যদি চাউল বনাব চাউলৰ কাৰণেতো এটা কেৰাহী লাগিবই

সেইবোৰৰ উপৰিও আপোনাৰ তাত দিয়া সকলোধৰণৰ মছলা ধৰক আপুনি মাংসই বনাব বিচাৰিছে মাংসত কিমান ধৰক মিনিমাম আপুনি ত্ৰিশ কেজি মাংস বনাব ত্ৰিছ কেজি মাংসৰ অনুপাতত কিমান পৰিমাণৰ তাত পিঁয়াজ ব্যৱহাৰ হ'ব তাত কিমান পৰিমাণৰ আদা নহৰু মছলাৰ ব্যৱহাৰ হ'ব তাত জালুক জিৰা কিমান লাগিব সেইখিনি ইম্পৰ্টেন্ট তাৰ বাহিৰে আপুনি ধৰক মাছেই বনাইছে মাছ এখন বনাইছে মাছৰ কালীয়া তাত মাছতো লাগিব মাছৰ কাৰণে লাগিব আপোনাৰ ইস্পিচিয়েলি মাছৰ কালীয়া বনাবলে লাগিব আপোনাৰ আফুগুটি মগজ সেইখিনি বস্তু তাছত বিলাহী চ'ছ লাগিব বিলাহী কেটছআপ এটা লাগিব ট'মেট' চ'ছ লাগিব তাৰপিছত চিলি চ'ছ লাগিব বাটাৰ লাগিব কাজু লাগিব তাৰপিছত খিচমিচ লাগিব সেই সকলোবোৰ বস্তুৱে মাছটো বনাবৰ কাৰণে প্ৰয়োজন হ'ব যদি মাছৰ কালীয়া বনায় আৰু যদি মাছৰ টেঙা বনায় তেতিয়াহ'লে মাছৰ টেঙাটো কিহে দি বনাব যে জাতিলাও বনাব নে নৰ্মেল বিলাহী দি পেলাই টেঙা বনাব মানে সেইটোৰ ওপৰত ডিমাণ্ড কৰিব তেতিয়াহ'লে ট'মেট'ৰ পিয়ৰিটো টেঙা বনালে বিশেষ ইম্প'ৰ্টেন্ট বস্তু ট'মেট'ৰ পিয়ৰিটোৱে কি কৰে মাছৰ কালাৰটো আনে আৰু টেঙাটো হোৱাত সহায় কৰে নেমুতো লাগিবই আপোনাৰ নেমুবিহীন টেঙাটো কেতিয়াও হ'ব নোৱাৰে গতিকে সেইকেইটা বস্তু তাছত আকৌ আজিকালি এটা কমন খাদ্য হৈছে মিক্স ভেজ য'ত শুকানে শুকানে ধৰক আমাৰ জেনেৰেল লেচেৰা মাহ গাজৰ আলু বিট সেইবোৰ আপুনি শুকানে শুকানে ৰিফাইনত প্ৰথমতে ছিংগুল ছিংগুললী ভাজি ছিংগুল ছিংগুলকে ধৰক কাটি মিহি মিহিকে কাটিব লাগিব সেইখিনি ছিংগুলকে আপুনি লেচেৰা মাহখিনি প্ৰথমতে ভাজিলে থ'লে তাৰপিছত আলুটো ৰিফাইনত ফ্ৰাই কৰি পেলাই আকৌ এক্সট্ৰাকে থ'লে তাৰপিছত গাজৰটো ফ্ৰাই কৰি থ'লে গোটেইখিনি মিক্স কৰি তাত চিলি চ'ছ মাৰি তাৰপা চাট মছলা মাৰি এই ট'মেট' চছ মাৰি বাটাৰ দি গোটেইখিনি মিক্স কৰি পেলাই সেইটো মিক্স ভেজটো বনোৱা যায় তাৰ বাহিৰে বনাব লাগিব মাটি দালি মাটি দালিটো আপুনি জানেই মাটি দালি লাগিবই তাৰকাৰণে বিলাহী লাগিব নেমু লাগিব মাটি দালিটো ত' মাটি দালিত কিছুমানে কাঠ আলু দিয়া কিছুমানে ঔ টেঙা দিয়াই কিছুমানে আপোনাৰ ঠেকেৰা দিয়া বিভিন্ন ধৰণে যাৰ জুতি অনুযায়ী সেইটো পৰিমাণ দিয়া যায় তাৰপিছত এখনটো দালি বনাব লাগিব আকৌ লেবেৰা চব্জি লেবেৰা চব্জিখন আপোনাৰ বনাব লাগিব হেৰি এইটো কাৰণে লেবেৰা চব্জিখন কমন চব্জি সেইটো কাৰণে চব মিচল চব্জি লেবেৰা মানে খিচিৰি চব্জি লেবেৰা চব্জিত আমাৰ বিশেষকে লাগিব ৰঙালাও কমন ই থাকিবই চব দিব পাৰি ইয়াত কোনোধৰণৰ ধৰা বন্ধা নাই লেবেৰা চব্জিত ইটো দি দিব ইটো নিদিব সেইটো কাৰণে এইটো চব চব মিচল চব্জি কাৰণে এইটো লেবেৰা চব্জি বুলি কোৱা হয় লেবেৰা চব্জি ঠেকেৰা আপোনাৰ ৰঙালাও পটল বেঙেনা গাজৰ আলু চয়াবিন যি যি ধৰণৰ বস্তু দিয়া যায় সকলোবোৰ বস্তুৱে লেবেৰা চব্জিত দিব পৰা যায় তাৰপিছত আকৌ দিব লাগে এটা কমন মানুহৰ ঘৰত যেতিয়া মাছ খোৱাব মাছৰ মুড়ি ঘন্টটো থাকিবই কাৰণ মাছটো আনি যোৱাৰ লগে লগে মূৰটোতো মানুহে পেলাই নিব নিয়ে সেই মাছৰ মুড়ি ঘন্ট এখন এটা আইটেম বাঢ়ি যায় মাছ ব্যৱহাৰ কৰাৰ লগে লগে আৰু সেই মাছটোৰ মুড়ি ঘন্টটো এটা ডাঙৰ কথা সেই মাছৰ মুড়ি ঘন্টাটো কিহে দি বনাব আপোনালোকে মুড়ি ঘন্টটো বহুত নিয়ম আছে বনোৱা কিছুমানে চিম্পুল দালিৰ সতিও বনায় কিছুমানে বন্ধাকবিৰ সতিও ফ্ৰাইজ বনায় কিছুমানে আকৌ পচ খাৰনি পেলাই তাত মাছৰ মূৰটো দি দিয়ে সেইটো টেষ্টি হয় খাবলৈ কিছুমানে সেইবিলাক নিয়মৰ এপ্লাই কৰে আকৌ কিছুমানে আপোনাৰ ধৰক বেঙেনা দি বনায় বেঙেনা দি বনালে খাই ভাল লাগে তাৰপা মাছটো অনাৰ লগে লগে আৰু এটা বস্তু আহে তাত আহে পেটু ভাজিখিনি পেটু ভাজি মাছৰ মাছখিনি দিয়াৰ লগে লগে মানুহঘৰত আইটেম বাঢ়ি যায় কাৰণ মাছৰ মাছৰ পিছটোতো মাছৰ টেঙা বা কালীয়া যি বনিলে বনিলে তাৰ বাহিৰে মাথাটো মুড়ি ঘন্ট হৈ গ'ল আৰু পেটু আৰু কণী ওলালে সেইটো এটা আইটেম হৈ যায় তিনটা আইটেম এটা বস্তুৰ পৰা তিনটা আইটেম পোৱা যায় সেইটো হৈছে মাছ তিনটা পেটু ভাজিটো বনাব পৰা যায় বা মাছৰ কণী ওলালে কণী ভাজিটো বনাব পৰা যায় তাৰপিছত মাংসটোতো একেই আপোনাৰ ছিকেন ছিকেন বা যি ছিকেন বনালে ছিকেন মটন বনালে মটন দুইটা ৰেচিপিটো একেই নিচিনা খালী চিকেনটো অলপ কম টাইমত লাগে আৰু ছিকেনটো প্ৰথম সৰহ পৰিমাণৰ ছিকেন হ'লে প্ৰথমতে ভাজি ল'ব লাগে সেই ভাজি ল'বলে হ'লে আপুনি লাগিব তাত কৰ্ণফ্ল'ৰ প্ৰথমতে কৰ্ণফ্ল'ৰ আৰু ডিম দি পেলাই তাত মছলা দি অলপ মিঠাতেল দি ছিকেনটো ভালকে তাত সানি সানি ল'ব লাগে আৰু সেইটো ৰিফাইনত ফ্ৰাই কৰি ল'ব লাগে তেতিয়া মানে ছিকেনটো অকণ ডাঠ হয় আৰু যেতিয়া গ্ৰেভী বনায় ভাঙি নেযায় মানে তাছত গ্ৰেভীটো বনাই ছিকেনটো দিয়া যায় আৰু ম মটন বনাবলে ইমান টাই চিন্তা কৰিব নালাগে কিন্তু মটনটো অলপ সময় বেছি ভাজিব লাগে ছিকেনৰ তুলনাত কাৰণ ছিকেনটো কম সময়ত সিজি যায় কিন্তু মটনটো আপোনাৰ সিজি নাযায় সেইটো কাৰণে আমাৰ কাৰিকৰবিলাকে মাংস বনোৱাৰ আগত যি মাংসই নবনাওক আলুটো এক্সট্ৰাকে ফ্ৰাই কৰি লয় আলুটো এক্সট্ৰাকে ফ্ৰাই কৰি ল'লে কান যদি মটন বনায় মটন সিজালে আলু সিজি নাইকীয়া হৈ যাব অলপ সময় পিছত দিব পাৰে আৰু ছিকেন বনালে ছিকেনটো যিহেতু আগতীয়াকে ভাজি লোৱা হয় সেইপিনে ছিকেন সিজি নাইকীয়া হৈ যাব আলু নিসিজিবই সেইটো কাৰণে যেতিয়া আলুটো এক্সট্ৰাকে ভাজি লোৱা হয় তেতিয়া দুইটা বনাব মাংসটো বনাবলে সহজ হৈ যায় সৰহ পৰিমাণৰ সৰহ পৰিমাণৰ মাংস তেনেকে সকলোবিলাক আইটেম কৰা হয় আৰু বিশেষকে এখন ঘৰে যেতিয়া এটা অনুষ্ঠান পাতে তাত আইটেমত বিশেষকে মানুহে যেতিয়া খাবলে মাতে আইটেমত গুৰুত্ব দিয়ে ভাল হ'বলৈ গতিকে এজন কাৰিকৰ হিচাপে সকলোবোৰ বস্তু সকলোবোৰ বস্তুৱে ধ্যান দি তাক ৰান্ধাটো প্ৰয়োজন কাৰণ তেতিয়াহে পৰিয়ালটোৱে ভাল পাব আৰু পৰিয়ালটোলে খাবলে অহা মানুহখিনিয়ে খাই ভাল পাব আৰু তেতিয়াহে যেতিয়া মানুহে কিবা এটা মনোভাৱ কৰি কিবা এজন মানুহক বস্তু খোৱাব তেতিয়া সেই বস্তুটো সাফল্য অৰ্জন কৰিব সেইটো কাৰণে মই মোৰ কাৰিকৰ হিচাপে সিমানখিনি অনুভৱ বুলি ভাৱো